হেল্ল' অঁ ৰান্ধনীশাল হোটেল হয়নে আচ্ছা আচ্ছা মই কথা এটা কাৰণে আপোনালোকক ফোন কৰিলোঁ মই এটা আপোনালোকৰ অনলাইন অৰ্ডাৰ কৰিছিলোঁ এই অনলাইন অৰ্ডাৰটো মই ইয়াৰ পৰা অনলাইন পে' কৰিছিলোঁ কিন্তু আপোনালোকৰ তাত পইচাটো পালে নে নাই ইয়াত কিন্তু মোৰ ছাকচেছফুল দেখাইছে পে'মেণ্টটো তো আপোনালোকৰ তাত পালে নে নাই সেই কনফাৰ্মেশ্যনৰ কাৰণে ফোন এটা কৰিলোঁ আপোনালোকে চাই পেলাই মোক জনাব কি হৈছে ঠিক আছে অঁ মই বৰাই ক'লোঁ ঠিক আছে ঠিক আছে আপোনালোকে চাই পেলাই ক'ব মই কিন্তু অনলাইন পে'মেণ্ট কৰিছিলোঁ আপোনালোকক আৰুতো মই অৰ্ডাৰ দিছিলোঁ এটা বস্তু আপোনালোকৰ হোটেলৰ সেইটো কাৰণে মই ইয়াৰ পৰা পে'মেণ্টটো পঠালোঁ কিন্তু যাওঁতে অকণমান হেৰি নিচিনা দেখালে তাৰপিছত কিন্তু কনফাৰ্মেশ্যনটো পালোঁ আহিলে কিন্তু পে'ডটো দেখাইছে কিন্তু আপোনালোকৰ তাত সোমালে নাই পইচাটো চাই পেলাই মোক জনাবচোন